চৰকাৰী এপ বুলি ক'বলৈ গ'লে চৰকাৰী এপ ব্যৱহাৰ কৰা যায় চৰকাৰী এপ ব্যৱহাৰ কৰোঁ কিয়নো চৰকাৰী আৰু কিছুমানৰপৰা সা সুবিধ যথেষ্ট পোৱা যায় কিছুমান টান কাম বা কিছুমান কিছুমান দূৰলৈ গৈ কৰিবলগা কাম হয়তো ঘৰতে বহি কৰিব পাৰোঁ এপৰ সহায়ত যথেষ্ট সা সুবিধা পোৱা দেখা যায় থলেন থলেন এপবিলাকত কিছুমান এনে কাম কৰিবপৰা যায় য'ত ভাষা আদান প্ৰদান কৰা কথা আদান প্ৰদান কৰা কিছুমান বাতৰি প্ৰেৰণ নজনা কথা বা তেনেকুৱা পইচা আদান প্ৰদান যোগাযোগ ব্যৱস্থা আদি কিছুমান সা সুবিধা আমি এই অনলাইন এপবিলাকৰপৰাই পাওঁ এই এপ ব্যৱহাৰ কৰি যথেষ্ট সময়ৰ আমি যথেষ্ট সময় আমি বচাব পাৰোঁ কিয়নো সময়টো যথেষ্ট মূল্যৱান যদি এটা এপে যদি আমাৰ সময় বচাব পাৰে বা সময় নিয়ন্ত্ৰন মেইনটেইন কৰিব পাৰে এটা এপে তেতিয়াহ'লে আমি সেই এপ যথেষ্ট ব্যৱহাৰ কৰি ভাল পাম কিয়নো এপৰ সহায়ত বহুত সা সুবিধা পোৱা যায় বা এপৰ সহায়ত এনেকুৱা হয়

তাত কি হৈছে বা আমুকত কি হৈছে বা ইয়াৰ খবৰটো তালৈ কেনেকৈ দিওঁ বা পইচা টকা আদান প্ৰদান হৈছে তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত আমি অনলাইন এপ ব্যৱহাৰ কৰোঁ যেনেদৰে পইচা আদান প্ৰদান বুলি ক'বলৈ গ'লে আমি গুগল পে' ফোনপে' এনেকুৱা ধৰণৰ কিছুমান চৰকাৰী এপ ব্যৱহাৰ কৰোঁ যাৰ সহায়ত আমি কোনো এঠাইত কোনো এখন ঠাইৰ পৰা এইখন ঠাইলৈ আমি পইচা আদান প্ৰদান কৰিব পাৰোঁ তেনে ক্ষেত্ৰত আমাৰ বহুত সা সুবিধা পোৱা দেখা যায়

হোৱাটছআপ যেনে ধৰক হোৱাটছআপ হোৱাটছএপত আমি যেনেদৰে এপ বুলি ক'বলৈ হোৱাটছএপত হোৱাটছএপটো এনেকুৱা এটা এপ যিকোনো এটা নথিপত্ৰ যিকোনো বস্তু যিকোনো ভিডিঅ' যিকোনো ফটো যিকোনো কথা আদান প্ৰদান আমি হোৱাট্ছআপৰ জৰিয়তে কৰিব পাৰোঁ আৰু হোৱাটছআপটো হ'ল যথেষ্ট প্ৰয়োজনীয় যথেষ্ট প্ৰয়োজনীয় এপ

আমি তাৰ কাৰণে কোনো ৰচিদ কাৰ্ড দিব লগা নহয় বা কোনো ধৰণৰ পে' কৰিবলগা নহয় সেইকাৰণে অনলাইন এপ কিছুমানে আমাক যথেষ্ট সহায় কৰা দেখা যায় আৰু সেই সহায়তেই আমি অনলাইন এপটো ব্যৱহাৰ কৰি ভাল পাওঁ